অ হয় হয় বাইদেউ কওকচোন

সব পাব ইয়াত যি বিচাৰে সব পাব আপুনি অ খালী ইয়াত হাতেৰে অ কওকচোন অ অ ইয়াৰ কাপোৰবিলাক হাতেৰে বোৱা যে সেইকাৰণে মানে অকণমান দামটো বেছি হ'ব দামটো কমাব নোৱাৰিম কিন্তু ঠিক আছে এটকা দুটকা এনেই কমাই দিব পাৰিম আৰু হ'লেও ইমান নোৱাৰিম আৰু অ সেইটোৱেইতো

অ হ'ব আহিব ঠিক আছে